অ' মৰিগাঁওত কোৱা

অ' তুমি যোৱা চিন্তা নকৰিবা মোৰ নিজৰ গাড়ী আছে মো শুনা মোৰ নিজৰ গাড়ী আছে তোমাৰ নম্বৰটো পালা নহয় মোৰ পৰা আহিবা মই মৰিগাঁও ডাইক্ট মৰিগাঁও বাছ ষ্টেচনত নামি দিবা মই তোমাক পিক আপ কৰিম বাকী খোৱা বোৱাখিনি মই মেনেজ কৰি দিম বাকী আপুনি মৰিগাঁওত থকা ব্যৱস্থাটো মই আপোনাক কৰি দিম হোটেল আছে ধুনীয়া ব্যৱস্থা কৰি দিম সস্তাত মই ঠিক কৰি দিম আৰু মৰিগাঁওত বিশেষকৈ তুমি প্ৰথম যাব পাৰিবা জোনবিল যিটো বিলখন আছে সেই বিলখন চাব পাৰিবা নেক্সট তুমি জোঙালবলসু যিটো প্ৰতিমূৰ্তি আছে তাত জোঙালবলসু যিখন পাৰ্ক আছে তাত আপুনি ধুনীয়াকৈ তাত চাব পাৰিব সেইখিনি আৰু মৰিগাঁৱৰ পৰা ধৰক গোলাঘাট বেছি দূৰ নহয় খুব বেছি তিনি চাৰি ঘণ্টাৰ ৰাস্তা তাত কাজিৰঙা নেশ্যনেল পাৰ্ক আছে খুব সুন্দৰভাৱে তুমি আপুনি কাজিৰঙাখন আমি আপোনাক মই দেখাব পাৰিম গতিকে যদি আহে খুব কম খৰচত মই আপোনাক সেইখিনি ব্যৱস্থা কৰি দিব পাৰিম যদি আহে আপুনি কেতিয়াকৈ আহিম বুলি ভাবিছে অহা সপ্তাহ মানে কোনটো ডেটত আহিব জনাই দিব মই তেতিয়া মই প্ৰীপিয়াৰেচন হৈ থাকিলে ভাল আগতীয়াকৈ অ' দুদিনত আপোনাৰ হোটেল চোটেল ভাড়া খৰচ কৰি আপুনি দহ বাৰ হেজাৰ ভিতৰত হৈ যাব খুব কম খৰচত মই কৰাই দিম মই কৰাই দিম গাড়ী ভাড়াটো গাড়ী ভাড়াটো তাত ইনক্লুডিং মানে গাড়ী ভাড়াটো আৰু গাড়ী গাড়ীখন মই নিজৰ গাড়ীয়ে লৈ যাম মই নিজেই ভাড়া মাৰিম নিজৰ নিজেই ভাড়া মই নিজে কৰিম মই নিজে গাইদ কৰিম আপোনাক আৰু মই নিজে ড্ৰাইভিং কৰিম কৰি আছোঁ কৰি থাকিম

মোৰখন ছুইফ্ট ডিজায়াৰ হয় একো নাই এ চি ছে চি নতুন গাড়ী একদম যদি তাতকৈ আপোনাক ভাল গাড়ী লাগে মই ভাল গাড়ীও কণ্টেক্ট কৰি দিম ইন'ভা যদি লাগে ইন'ভা কৰি দিম যদি আপোনাক ডাষ্টাৰ লাগে ডাষ্টাৰ কৰি দিম যিয়েই লাগে আপোনাক ঠিক আছে ঠিক আছে প্ৰব্লেম নাই আপুনি আহিব ফোন কৰিব অ'